এই ব্যৱসায়ৰ বাহিৰত আৰু আন কিবা ব্যৱসায় আছে এতিয়া আমি এতিয়া পোহনীয়া চৰায়ো যথেষ্ট বুলি ভাবোঁ মানে আমাৰ এতিয়া বহু ধৰণৰ হাঁহ কুকুৰা আছে আমি ব্যৱসায় তাৰপাছত হেৰি এতিয়া কুকুৰা কণীৰপৰাও আমি ব্যৱসায় কৰিছোঁ কণী বিক্ৰী কৰি তাৰপাছত হাঁহৰ হাঁহ বিক্ৰী কৰিও উপাৰ্জন কৰি আছোঁ ঘৰত তেনেকৈ বেপাৰীকো দিয়া হয় তাৰপাছত হেৰিয়কো এনেকৈ বজাৰলৈয়ো নিয়া হয় তেনেকৈয়ে উপাৰ্জন কৰি আছোঁ আমাৰ তাৰপাছত মানে আৰু আমি এতিয়া মাংস এনেকৈ মোৰ দোকান এখন আছে তাৰ বাহিৰেও চাহৰ দোকান তাতো মানে মাংস চাংস কটা হয় তেনেকৈয়ো উপাৰ্জন কৰি আছোঁ তেনেকৈ বহুত ধৰণৰ আৰু বহুত আছে তেনেকুৱা ব্যৱসায় আমি এতিয়া মহিলাবিলাকে তেনেকুৱাবিলাকেই কৰি আছোঁ এই হাঁহ কুকুৰা পালন কৰিয়ে তাৰাপৰা আৰু বেলেগ ব্যৱসায় মানে আচাৰ বিক্ৰী কৰোঁ আচাৰ বনাওঁ আমি তেনেকৈ দোকানত বিক্ৰী কৰোঁ তাৰপাছত আৰু মানে এই কণী আজিকালি মানুহৰ কণীৰ এটা দামেই হ'ল পোন্ধৰ বিছ টকা তেনেকুৱা বহুত ভালধৰণে উপাৰ্জন কৰি থকা হয় কুকুৰাকণী হাঁহকণী তেনেকুৱাবিলাক তাৰপৰা তাৰ উপৰিও ৰাজহাঁহ পোহা হয়

এনেকৈয়ে আৰু ব্যৱসায় ভিত্তিতে হেৰি কৰি থকা হৈছে আমি আমি আমি এই ব্যৱসায়টোত মানে আমি আৰু অধিক উপাৰ্জন কৰিবলৈ হ'লে আৰু মানে আৰু বেছি হেৰি কৰিব লাগিব ইনভেষ্ট কৰিব লাগিব হাঁহ কুকুৰা বেছিকৈ ল'ব লাগিব তেতিয়াহে হ'ব আৰু মই এতিয়া তাৰ বাহিৰেও তাঁত বওঁ তাঁত এতিয়া তাঁতশালৰপৰা হেৰি বিকি হেৰি কৰোঁ চাদৰ মেখেলা তেনেকৈ বিক্ৰী কৰোঁ যোৰ কাপোৰ বিক্ৰী কৰোঁ চাদৰ এক্সট্ৰাকৈ বিক্ৰী কৰা হয় গামোচা বিক্ৰী কৰা হয় তেনেকৈ তাৰপাছত হেৰি তেনেকৈ যোৰ কাপোৰ ঘৰৰপৰাও নিয়েহি মানুহবিলাকে এতিয়া তাঁতৰপৰাও বহুতখিনি উপাৰ্জন কৰিব পাৰি আমি মানে ভাল হেৰি ইনকম কৰি থকা হৈছে সেইবিলাকৰ বাহিৰেও তাৰপিছত তাৰপাছত আৰু ইমানেই আৰু তেনেকৈয়ে চলি আছোঁ